অঁ চেতিয়া ক'ত হেৰি নহয় এই কালি যে কথাটো পাতিছিলোঁ চব পাহৰি থাকিল নে হেহ কালি কৈছিলো দেখোন নদীলৈ আহিম বুলি তহঁতৰ ঘৰৰ পিছফালে মই ৰৈ আছো তই মানুহটো আহ আকৌ উৱা মই কি আনিছো মানে মই জাল এখন লৈ আনিছোঁ খেয়ালি জাল এখন

তই আহিবি নে কি এতিয়া তই হেৰি কৰ কি ক

হা মই খেয়ালি জাল লৈ আনিছোঁ তই কি লৈ আহ লৈ আহ পথাৰত আহ অঁ কি কথাটো শুনি ল আকৌ তই আৰু কিবা এটা লৈ আন মই খেয়ালি জালখন আনিছো এই তহঁতৰ এই নাওঁখন তহঁতৰ দেউতায়ে এইখন তলা মাৰি থৈ গ'ল নেকি চাবিটো লৈ আহিবি অঁ তাৰপৰা হেৰি মা আছে নাই ঘৰত তামোলখন লৈ আহিবি তই জাল আনিব নালাগে জাল এইখনেই হ'ব তই নাও বাবি মই জাল মাৰিম

পলহ এটা লৈ আহিলেও আহ এতিয়া এইখন নদীতনো কেনেকৈ পলহ মাৰিবি এই বামলৈ মাৰিবগৈ লাগিব অঁ জোকাৰি দিব পাৰিবি তই খালী চাবিটো এই নাওখন তহঁতৰ ফাদাৰে লক কৰি থৈ গ'ল হবলা চাবিটো নাপাহৰিবি খালী এই লাইট মানে ম'বাইলৰ লাইটটো আছে আৰু আৰু এই টছ লাইট এটা লৈ আহিছোঁ দুবেটেৰীয়া লৈ আন লৈ আন কোন আছেনো কোন বাৰু নামটো ক তপণ তপণ তপণ তপণ অই তপণ এই তপণক নানিবি এই হেৰিক লৈ আহ দিব্য়ক লৈ আহ তপণক নানিবি দিব্য়ক আন ধেই তপণ মানুহটো ব'ম কামোৰ নহয় নহয় তপণক নানিবি তই দিব্য়কে আন দিব্য় আছে নাই ঘৰত ফোন এটা কৰ অঁ লগতে আছনি থেইট তপণে শুনিলে নি আকৌ অঁ এই দিব্য়ক লৈ আন তপণক কবি কিবা এটা দেখা কিবা আমোক তামোক তামোক তামোক ঠিক আছে মানে হেৰি ৰহ তাৰপৰা তামোল কেইখন নাপাহৰিবি অঁ মনত আছে যদি একো নাই তাৰপৰা মই হেৰি আৰু বস্তু এটা পাহৰিলোঁ নহয় জুইশলা এটা লৈ আহিবিচোন মানে হেৰি এই ভাত কেইটামান এতিয়া ঘৰত ভাত খাবি জানোঁ ঘৰত ভাত খাবিগৈ জানোঁ অঁ মই এই গাহৰি শুন আকৌ কথাটো কথাটো শুন আকৌ এই মই গাহৰি মাংস অকণ লৈ আহিছোঁ তাৰপৰা সেই কেৰাহীখনো লৈ আহিছোঁ তই খালী মই জুইশলাটো পাহৰি আহিলো এই নদী পাৰতে বনাই খাম আৰু তই জুইশলা এটা লৈ আহিবি হে

লগৰীয়া মই খেয়ালি জালহে মাৰিম তহঁতি পছা আন পলহ আন কি আন লৈ আন আৰু মই খেয়ালি জাল মাৰিম অঁ মাছ ভৰাবলৈ হ'ব দে নাওখন লৈ যামেই কিবা এটা হ'ব দে পলিথিন দুটা লৈ আন ঘৰৰ পৰা অঁ তই এইকেইটা নাপাহৰিবি খালী আৰু হেৰি ভোট জলকীয়া তহঁতৰ ঘৰত আছিলে ন ভোট জলকীয়া দুটা লৈ আহিবি দেই মই বাকী চব লৈ আহিছোঁ তপ অঁ হ'ব আহ আহ সোনকালে আহ মই অকলে অকলে ৰৈ আছো